মোৰ মতে আটাইতকৈ ডাঙৰ সফলতা হৈছে মানুহৰ বিশ্বাস মানে হ'ল কি যেতিয়া এজন মানুহৰ পৰা আপুনি বিশ্বাস লাভ কৰে তেতিয়া তাৰ ওপৰত আপুনি বিশ্বাসটো ৰাখিব পাৰিলে তেনেহ'লে মই বহুত গৌৰৱান্বিত হওঁ কিহৰ কাৰণে কৈছোঁ মানে কি হয় আমাৰ জানেই আমাৰ মানুহৰ মাজত বিশ্বাসটো হ'ল আটাইতকৈ ডাঙৰ বস্তু গতিকে বিশ্বাসটো যদি আপুনি সকলো চবৰে লগত সমানে মিলি সমানে ৰাখিব পাৰে তেতিয়াহ'লে আপুনি গৌৰৱান্বিত অনুভৱ মই গৌৰৱান্বিত অনুভৱ কৰিব পাৰো কিয়নো বিশ্বাসৰ কাৰণে মানুহে এজনৰ আনজনৰ প্ৰতি প্ৰিয় ভাৱটো বৃদ্ধি হৈ যায় তাৰপৰা তাৰোপৰি যিবিলাক সম্পৰ্ক থাকে তাৰ সম্পৰ্ক বিলাক মানে এই সম্পৰ্কবিলাক বিশ্বাসৰ ওপৰতে প্ৰযোজ্য হয় সেইকাৰণে কয় যে মানে কি হয় এটা মানুহৰ যদি বিশ্বাসটো থাকে তেতিয়াহ'লে বিশ্বাসৰ প্ৰতি বিশ্বাস হ'লে বিশ্বাসটো হ'ল মেইন বস্তু যদি বিশ্বাসটো থাকে তেতিয়াহ'লে মানুহে গৌৰৱান্বিত অনুভৱ কৰিব পাৰে টকাটো মানুহৰ বহুতৰে থাকে কিন্তু টকাৰ উপৰিও যদি মানুহৰ বিশ্বাস বুটলিব পাৰে তেনেহ'লে সেইজন মানুহক বহুত গৌৰৱান্বিত বুলি ক'ব পাৰি ঠিক তেনেদৰে ময়ো মোৰ বিশ্বাসৰ ওপৰত মই বহুত বিশ্বাস কৰোঁ তাৰ পৰা তাৰ পৰা কি হ'ল বিশ্বাস হ'ল মানুহৰ আটাইতকৈ ডাঙৰ সম্পত্তি যদি এবাৰ বিশ্বাস ভাঙে তাৰ পৰা কেতিয়াও বিশ্বাসটো ঘূৰাই পোৱা নাযায় সেইবাবে কোৱা হয় যে আৰু মই সেইবাবে আটাইতকৈ ডাঙৰ বস্তু বিশ্বাস হিচাপে গৌৰৱান্বিত অনুভৱ কৰোঁ সেইবাবে মই বিশ্বাস সদায় মানুহক বিশ্বাসটো ৰাখিবৰ চেষ্টা কৰোঁ বিশ্বাস মানে বিশ্বাসটো হ'ল মানে এনেকুৱা এটা সময় যি নিকি মানুহৰ প্ৰতি ভাৱ মৰম ভালপোৱা আদি জগাই সেইবাবে মই ভাবো যে বিশ্বাসটোৱে যদি মোৰ সম্পূৰ্ণ চবৰ ওপৰতে যদি বিশ্বাসটো মোৰ ওপৰত থাকে তেতিয়াহ'লে মই গৌৰৱান্বিত অনুভৱ কৰিম